ৱেইট হেল্ল' অঁ কিবা নেটৱৰ্ক কিবা এটা হৈছিলে নেটৱৰ্কৰ প্ৰব্লেম অঁ ভালেই আপোনাৰ ভাল অঁ কেনিবা যাবলৈ ওলাইছেনে কি যাব পাৰোঁ কি বজাৰ কৰিবগৈ অঁ ওলাব তেতিয়াহ'লে কাপোৰৰ বজাৰ কৰিবলৈ দোকান কোনখনলৈ যাব অঁ ঠিক আছে ওলাব তেতিয়াহ'লে দাম গৈ পেলাই দোকানত সুধি পুছি ওলামগৈ আৰু তাত ভাল ভাল দোকান কেইখনমান আছে বাৰু অঁ অঁ ঠিক আছে হ'ব